অঁ হেৰি আপুনি গোটৰ পৰা কি কি সহায় পাইছে অঁ

অঁ অঁ আপুনি কি কি কামত খটালে গোটৰ পৰা লৈ

অঁ

অঁ অঁ অঁ ঘৰৰ কামত খটাইছে অলপ অঁ গোটত আপোনালোকৰ কিমানগৰাকী আছে অঁ চৈধ্য়গৰাকী অঁ গোটেইবোৰে লৈ আছেনে

অঁ অঁ আপোনালোকৰ গোটটো কোন চনত হেৰি খুলিছিলে অঁ ন চনত চ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ সেইটো ঘূৰাব লাগে নহ্

অঁ অঁ আপোনালোকৰ সুতেলৈ পইচাবিলাক দিয়ে নে নিদিয়ে বাহিৰত অঁ ঠিকেই আছে অঁ অঁ এতিয়া

অঁ অঁ অঁ অঁ আপুনি গোটৰ পৰা গাহৰি গোটৰ পৰা পইচা ল'লে গাহৰি চাহৰিবিলাকো ল'ব পাৰিব অঁ মই গাহৰি গাহৰি পুহিলে লাভ হ'ব অঁ হয় হয় কেনিবা গ'লেও তেতিয়া অঁ কেনিবা গ'লেও চিন্তা নালাগে অঁ সেইটো সেইটোৱে আপোনাক বোলো গোটৰ বিষয়লৈ সেইটোকে সোধোচোন অঁ অঁ অঁ চলাব পৰাটো লগত কথা আৰু অঁ আপোনাৰ গোটটো চলাই কেনেকুৱা লাগিছে হয় নেকি অঁ গোটৰ কোনো খেলি মেলি নহয় অঁ অঁ গোটৰ মিটিং আছে অঁ অঁঁ অঁ ভাত খোৱা নাই এতিয়ালৈকে অঁ খাম আৰু এই স্কুলৰ পৰা ল'ৰা ছোৱালী অহাই নাই গোট কোৱাহে শুনিছোঁ আমি কিন্তু মই গোটত সোমোৱা নাই এতিয়ালৈকে অঁ সেইকাৰণে আপোনাক সুধি লৈছোঁ এই মানুহে কয় গোটৰ পৰা বহুত সহায় পায় বুলি কয় অঁ আমাৰ ইয়াত অকণমান দূৰত আছে আমি সিমান এটা তাৰমানে গোটৰ লগত সিমান হেৰি নাই আৰু

পাৰিলে সোমাব লাগিব আৰু ভাল ভাল কিবা এটা সুবিধাও হ'ব অঁ সুবিধাৰ ওপৰতহে কথা এতিয়া অঁ কিবা অসুবিধা হ'লেও ধৰি লওক গোটৰ পৰা লৈ চলি থাকিব পৰা হ'ব আকৌ সময়মতে ঘূৰালেই হৈ গ'ল হয় হয়

সুতটো কম অঁ সুতটো দুটকা নে এটকা অ' এটকা অঁ অঁ অঁ অঁ অঁ ইবোৰত নিদিয়ে নহয় নিদিয়ে অঁ হ'ব তেতিয়াহ'লে ঠিক আছে অঁ